মই বাস কৰা স্থান শিৱসাগৰ শিৱসাগৰ যিহেতু এটা ঐতিহাসিক ঠাই গতিকে ইয়াত বহুতো পৰ্যটক আহে ৰংঘৰ কাৰেং ঘৰ তলাতল ঘৰ শিৱদৌল আৰু দেৱীদৌল বিষ্ণুদৌল আদি বহুতো ঠাই আছে ঐতিহাসিক এই ঐতিহাসিক ইমাৰত আৰু মঠ মন্দিৰবোৰ আহোম দিনৰ ৰজাই নিৰ্মাণ কৰিছিল গতিকে ই বহু পুৰণি আৰু আহোম ৰজাই ডাঙৰ ডাঙৰ পুখুৰী খান্দিছিল যিবোৰ বহু বিখ্যাত সেইবোৰ হৈছে বৰপুখুৰী আৰু জয়সাগৰ পুখুৰী আদিবোৰ আহোম ৰজাই ৰজাদিনীয়া খেলবোৰ ৰংঘৰত ৰংঘৰৰ চৌকাত বহি চাইছিল মানে আনন্দ কৰিছিল সেইবাবে তাক মানে ৰংঘৰ বুলি কোৱা হয় আৰু বৰ্তমান সময়ত ৰংঘৰ কাৰেং ঘৰ তলাতল ঘৰ আদিবোৰত পৰ্যটকসকলৰ বাবে বহুতো ভাল ব্যৱস্থা কৰা হৈছে তাত গাড়ী যান বাহন আদিবোৰ ৰাখিবৰ বাবেও বহুত ভাল ব্যৱস্থা কৰা হৈছে আৰু তাৰ পৰ্যটকসকলৰ বাবে থকা খোৱা আদিবোৰৰো ব্যৱস্থা ব্যৱস্থাৰ মানে হেৰিবোৰ গ্ৰহণ কৰা হৈছে প্ৰকল্প প্ৰকল্পবোৰ গ্ৰহণ কৰা হৈছে আৰু শিৱ মন্দিৰ দেৱী মন্দিৰ বিষ্ণু মন্দিৰ দৌল আদিবোৰতো বহু দূৰ দূৰণিৰপৰা মনুহবোৰ চাবলৈ আহে মন্দিৰবোৰ আৰু কাৰেংঘৰ তলাতল ঘৰ ৰংঘৰ আদিবোৰতো বহুতো দূৰৰপৰা চাবলৈ আহে আৰু সেইবোৰে আৰু